এই এনেই আছোঁ তই কি কৰিছ' অ ক'চোন হয় ক'ত আছেনো অ কি আশ্ৰমনো মই দেখোন গমেই নাপাওঁ অ এই শৈলকুণ্ডনে কি সেইখনলৈ নেকি আকৌ অও অ অ যাব পাৰিম আকৌ কিয় নোৱাৰিম অ সেইটো হয় এইকেইদিন বৰ বতৰ চতৰো গোমা ন' মন চনো বেয়া লাগি আছে ন' অ ভালে ভাবিছ দেখোন তই হ'ব দে আমি যাওঁতে অকণমান কিবা কিবি কিনি লৈ যাম আকৌ ফল মূলৰ পৰা আদি কৰি ন' অ অ ৰ' এই আমাৰ কাষৰ যে সেই যশোদা তাই যাব খুজিছিল কিন্তু এ মানে এনেই ওলাই গ'লে অ অ অ সৰহকৈ নিব পাৰিম অ অ অ পাৰে অ তাকে আমি যদি তিনিজনী হওঁ আৰু দুজনীমানক যদি লগ ধৰোঁ পাঁচজনীমান হ'ব গাড়ীখন লৈ যাম আৰু আমাৰে নে কি কৱ

অ তাকে ওম ওম অ ভাল লাগিব অ অ তাকে অ ভালে হ'ব দে আমি দিনটো থাকি দিম নে কি কৱ অ দে ঠিক আছে দে মই গৈ আছোঁ দেই তহতৰ তালৈ